হয় মই ঠিক স্কুল পাৰ হৈ কলেজৰ দিন পঢ়ি থকা কলেজ পঢ়ি থকা সময়ত মই ফুটবল খেলৰ প্ৰতি বেছি আগ্ৰহী আছিলোঁ আৰু ফুটবল খেলৰ মাজতে নিজৰ মনে প্ৰাণে সোমাই পৰিছিলোঁ আৰু মই ফুটবল খেলি খুব ভালো পাইছিলোঁ সেইটো কাৰণে মই ফুটবলৰ মাজত অতিকে সোমাই পৰিছিলোঁ আৰু মই যথেষ্ট পঢ়া শুনা শেষ কৰা পিছতো যথেষ্ট সময়লৈকে মই খেল ফুটবল খেলত আছিলোঁ আৰু মই খেলৰ কাহিনীবিলাকৰ ভিতৰত আমাৰ ভাৰতৰ হৈ খেল খেলাত চুনীল চেত্ৰী ডাঙৰীয়াহঁতৰ খেলৰ প্ৰতি খুব অনুপ্ৰাণিত হৈছিলোঁ তেখেতক খুব ভাল পাইছিলোঁ তেখেতৰ খেলবিলাক অতিকৈ ভাল পাইছিলোঁ আৰু এতিয়াও ভালপাওঁ সেই অনুপ্ৰেৰণাকে লৈ পিনি আমি যথেষ্টবিলাক কষ্ট কৰিছিলোঁ ফুটবল খেলিবৰ কাৰণে আমাৰ যিটো চুনীল চেত্ৰী হওক বা বাহিৰৰ দেশৰ যেনেকৈ ৰ'নাল্ড' মেছিহঁতৰ খেলবিলাক চাই ভাল পাইছিলোঁ তেখেতসকলক খুব শ্ৰদ্ধা কৰিছিলোঁ আৰু ভাল পাইছিলোঁ